মই মোৰ পৰিয়ালৰ বাবে বনোৱা স্বাস্থ্যকৰ খাদ্যৰ ভিতৰত দুটামান খাদ্যৰ বিষয়ে কৈছোঁ মানিমুনি মানিমুনি নৰসিং ভেদাইলতা এইবোৰ পিচি পেলাই মাছেদি জোল বনাওঁ সেইটো খুবেই স্বাস্থ্যকৰ হয় মানুহৰ বাবে তেনেকে জোল বনাওঁ বা কেতিয়াবা বাৰীতে থকা শাক চিঙি আনি পেলাই শাকৰ ভাজি বনাওঁ বা শাক শাকৰ তৰকাৰি বনাওঁ মাছেদি কেতিয়াবা আপোনাৰ দালিতে মধুসোলেং পাত মধুসোলেং পাতটো তাতে চিঙি দিওঁ দালিত সেইটো এটা স্বাস্থ্যকৰ খাদ্য তাৰপিছত বাৰীৰ চুকত থকা মছন্দৰী মছন্দৰী পাত আনি পেলাই পাতত দিওঁ পাতত দি পেলাই সেইটো তেল নিমখ দি এনেকে পিটিকা কৰোঁ সেইটো আমাৰ পেটৰ বাবে খুব স্বাস্থ্যকৰ স্বাস্থ্যকৰ খাদ্য কচু ক'লা কচুৰ যিটো পাত কচুটো সেই কচু চিঙি আনি পেলাই কচুৰ তৰকাৰি বনাওঁ কচুৰ তৰকাৰি বনাওঁ কেতিয়াবা কচু পাতত দিওঁ কচু পিটিকা তেনেকে কৰোঁ আকৌ কেতিয়াবা আপোনাৰ বুট ভিজাই থৈ লৈ পেলাই আপোনাৰ ধনিয়া পাত যিটো আমাৰ মান ধনিয়া বুলি কয় মান ধনিয়া নৰসিংহ পাত মছন্দৰী এনেকৈ আদা নহৰু জলকীয়া এই গোটেইবোৰ দি পেলাই অলপমান নিমখ দি সেইখিনি পিছি পেলাই এটা বুটৰ চাটনি কৰোঁ তাৰপিছত মছুৰ দালিটো অলপ সময় তিয়াই থৈ পেলাই যেতিয়া অলপ কোমলিব ভালকে ধুই লৈ এখন চাফা কাপোৰত কাপোৰত দালিখিনি দি টাইটকে গাঁঠি এটা মাৰি পেলাই ভাত বহাওঁতে ভাতৰ কুকাৰটোৰ ভিতৰতে পানীত তেনেকে দি দিওঁ দালিখিনি দালিখিনি ধুনীয়াকে সিজি যায়গৈ ভাত হোৱাৰ পিছত হুইচেল যোৱাৰ পিছত সেইখন উলিয়াই আনি পেলাই সেইখিনি ধুনীয়াকে পোৰা সিজি যায় তাতে তেল পিয়াঁজ জলকীয়া ধনিয়া এইবোৰ দি পেলাই পিটিকা কৰোঁ সেইটো এটা স্বাস্থ্যকৰ খাদ্য তেনেকে বহুতে আমাৰ স্বাস্থ্যকৰ খাদ্য আছে সেইবোৰ বনাওঁ কেতিয়াবা নৰসিংহ দি পেলাইয়ো মাছৰ জোল বনোৱা হয় নৰসিংহ পাতৰ এইবোৰে মই বনাওঁ আৰু আৰু আছে বিশেষকে এইবোৰ সঘনাই বনাই থকাৰ ভিতৰত